মোৰ দৌৰা জোতা হ'ল ছেগা জোতা যোৰ এই জোতা যোৰ মই বহুত পচন্দ কৰোঁ কাৰণ জোতা যোৰ পাতলা আৰু লং লাষ্টিং যাৰ বাবে মই জোতা যোৰ বহুত পচন্দ কৰোঁ মোৰ ক্ৰীয়া পোছাক আছে নিৰ্দিষ্ট ক্ৰীয়া পোছাক আছে মই যিকোনো পোছাকতে আৰামদায়ক অনুভৱ নকৰোঁ কাৰণ যিটো বস্তু যি যাৰ কাৰণে বনোৱা হৈছে সেইটো বস্তুতহে মানুহে আৰাম ফিল কৰিব এতিয়া দৌৰাৰ সময়ত হ'লে আপোনাৰ ট্ৰেক পেণ্টটো বা হাফ পেণ্টটো পিন্ধি পেলাই দৌৰিব লাগে তাত যদি আপুনি জিঞ্চ পেণ্টটো পিন্ধি যায় তাত আপুনি আৰাম ফিল নকৰে তাৰ বাবে মই মোৰ ক্ৰীয়া পোছাক যোৰ পিন্ধি পেলাইহে দৌৰিব দৌৰিবলৈ আৰাম অনুভৱ কৰোঁ